আমাৰ ওচৰৰ ধৰ্মীয় অনুষ্ঠান বুলি ক'বলৈ আমি শ্ৰী শ্ৰীকৃষ্ণ মন্দিৰ আৰু শিৱ মন্দিৰ দুটি আছে সেই দুটি মন্দিৰলৈ মই প্ৰায়ে গৈ চাকি বন্তি জ্বলাই ভগৱান শ্ৰীকৃষ্ণৰো পূজা অৰ্চনা কৰোঁ বা শিৱ বাবাৰো প্ৰতিটো সোমবাৰে আমি তাত চাকি বন্তিৰে ভগৱান শিৱক আমি পূজা অৰ্চনা দিওঁ তেনেকে তাৰো উপৰঞ্চি আমাৰ গাঁওখনৰ অতি নিকট গাঁও এখন ৰাংচালি যি বুলি কোৱা হয় সেই গাঁওখনত এটি সুন্দৰ মন্দিৰ যি আমাৰ সম্পূৰ্ণ অসমৰ ভিতৰতে সুন্দৰ মন্দিৰ বুলি ক'ব পাৰি যাক আধুনিক শৈলীৰে নিৰ্মাণ কৰা হৈছে সুদূৰ পশ্চিমবংগৰ মিস্ত্ৰীবিলাকে আহি সেই মন্দিৰটো অতি ধুনীয়াকে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ৰাস লীলাৰ পৰা ধৰি বিভিন্ন শিশু লীলাৰ প্ৰতিটো প্ৰতিচ্ছবিবিলাক তাত অংকন কৰা আছে আৰু ভিতৰ ভাগটো অত্যন্ত সুন্দৰ আটক ধুনীয়াকে সজোৱা আছে তেওঁলোকৰ যি মণিকূটত অতি সুন্দৰভাৱে তেওঁলোকে প্ৰতিমা পূজা নকৰে গতিকে তেওঁলোকে শ্ৰীমদ্ভাগৱত গীতাখনকে স্বৰূপ চাহাব হিচাপে অৰ্থাৎ ভগৱানৰ প্ৰতীক স্বৰূপ বুলি ভাবি তাতে তেওঁলোকে পূজা অৰ্চনা কৰে আৰু তেওঁলোকৰ প্ৰত্যেকগৰাকীয়ে ইজনে সিজনক পাৰস্পৰিক ভাৱে দুই হা দুখন হাত জোৰ কৰি তেওঁলোকে কৰজোৰে প্ৰতিজনকে প্ৰণাম জনাই এই ব্যৱস্থাটো মই সৎ অচা অস অত্যন্ত ভাল পাওঁ আৰু তেওঁলোকৰ যি প্ৰতিটো অনুষ্ঠান তেওঁলোকে পাতে যেনেকে কৃছ শ্ৰীকৃষ্ণ জন্মাষ্টমী ৰাধাষ্টমী বা নন্দ উৎসৱ তেনেধৰণে তেওঁলোকে তাত পালন কৰে সেই অনুষ্ঠান ভাগলৈ মই প্ৰায়ে নিমন্ত্ৰণ পাওঁ আৰু তেওঁলোকৰ মহিলা মণ্ডলী আছে যাক বাইজুক সংঘ বুলি কয় সেই মহিলা মণ্ডলীসকলে প্ৰতি মাহৰ মূৰত প্ৰত্যেকগৰাকী মহ সদস্যাসকলৰ ঘৰে ঘৰে বা মন্দিৰ ভাগতে তেওঁলোকে ভজন কীৰ্তন গাই ভগৱানৰ গুণানুকীৰ্তন কৰে তাত ভাগ ল'বলৈ পাই মই নিজকে ধন্য মানিছোঁ ময়ো এগৰাকী সদস্য হিচাপে সেইখন মন্দিৰলৈ প্ৰায়ে গৈ থাকোঁ তেওঁলোকৰ যি শিষ্টাচাৰ তেওঁলোকৰ যি আচাৰ ব্যৱহাৰ অত্যন্ত সুন্দৰ ধৰ্ম হিচাপে তেওঁলোকে এক ধৰ্ম এক দেৱ এক সেৱক তেওঁলোকে মানি চলে আৰু প্ৰত্যেকে সেই ধৰ্মানুষ্ঠানত নিজৰ নিজৰ কৰ্তব্য কৰিবলৈ কোনো পিছ নুহুৱকে প্ৰত্যেকে নিজৰ ধৰ্মানুষ্ঠানক কেনেকে আগুৱাই নিব পাৰি ধৰ্ম চৰ্চাৰ মাজেদি মানুহৰ নিত্য নৈমিত্তিক কামবোৰ কেনেকে আগুৱাই নিব পাৰি প্ৰত্যেকগৰাকীয়ে সহায় সহযোগিতাৰে সেই অনুষ্ঠান ভাগ তেওঁলোকে সফল কৰি তোলে আৰু অনুষ্ঠানত যি ভজন কীৰ্তন গাই প্ৰত্যেকগৰাকী মহিলাই সুন্দৰকে সল সলকে গাব পৰা যি ব্যৱস্থা ভগৱানৰ নাম ল'ব পৰা যি ব্যৱস্থা নাম কীৰ্তন গুণানুকীৰ্তন কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো মই অত্যন্ত ভাল পাওঁ আৰু হাত চাপৰি বজাই যি শাৰীৰিকভাৱেও অভ্যাস কৰা হয় সেই কাৰণে তেওঁলোকৰ শাৰীৰিক ভাৱে যথেষ্ট সুস্থ আৰু ধৰ্ম চৰ্চাৰ লগতে তেওঁলোকে মানসিকভাৱেও খুব নিজকে সুন্দৰ কৰি ৰাখিছে তেওঁলোকৰ যি পৰিৱেশটো সঁচাকে ধৰ্মীয় ফালৰ পৰা হওক সকলো ফালৰ পৰা আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো সেই অঞ্চলৰ প্ৰতিটো ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছে গতিকে ধৰ্মানুষ্ঠানৰ লগতে আমাৰ সামাজিক দায়ৱদ্ধতাটো তেওঁলোকে বজাই ৰাখিছে গতিকে সেই কাৰ্যখিনিকে মই অত্যন্ত ভাল পাওঁ ধন্যবাদ